নিগেটিভ এক্সপেৰিয়েন্স বুলি ক'বলৈ বৰ বিশেষ তেনেকুৱা একো নাই কিন্তু কিছুমান কথা আছে যে কালা এই চাৰ্টটোৰ যিটো কোম্পানী কোম্পানীৰ ব্ৰাণ্ডিং য'তে ত'তে চাৰ্টটোত আছে যেনিবা পকেটত আছে আৰু পিছফালেও আছে পিঠিত ব্ৰাণ্ডিংটো আৰু হাতত আছে হাতৰ যিটো য'ত বুটামটো মাৰে তাৰ ওচৰতো ব্ৰাণ্ডিং আছে ইমান ব্ৰাণ্ডিং থাকিলে ভাল নালাগে এটা যদি ক'ৰবাত এটা ব্ৰাণ্ডিং আছে ঠিকেই আছে ভাল লাগে বা ব্ৰাণ্ডিংটো ভিতৰত দিব পাৰিলে আৰু ভাল আৰু আপোনাৰ বুটাম যিটো বুটাম আছে চাৰ্টৰ সেই বুটামৰ কোৱালিটিটো বৰ বিশেষ এটা ভাল হ'ব যেন লগা নাই এতিয়ালৈকে ঠিকে আছে কিন্তু বুটামৰ কোৱালিটিটো বৰ মানে বহুত দিন যেন লাষ্টিং কৰিব তেনেকুৱা লগা নাই বুটাম কেইটা অলপ ঢিলা ঢিলা যেন লাগিছে মোৰ আৰু সেয়াই নিগেটিভ এক্সপেৰিয়েন্স বাকী চব ঠিকেই আছে জাষ্ট ব্ৰাণ্ডিংটো অলপ কমকে হ'লে ভাল লাগে নহ'লেও মানে নহ'লেও নোহোৱা বুলি কোৱা নাই কিন্তু অলপ কমকে হ'ব লাগে তেতিয়া অলপ ভাল লাগে আৰু বুটামৰ কোৱালিটিটো অলপ ভাল হোৱাহেঁতেন ভাল লাগিলে হয় বুটামৰ কোৱালিটিটো অলপ ল'